মই সাঁতোৰবিদ এজনক চিনি পাওঁ মানে তেখেতক ভালো পাওঁ আৰু তেখেতৰ সাঁতোৰ দেখিও ভাল লাগে এলভিছ আলি হাজৰিকা আৰু তেখেতৰ মানে মই সফলতাটো সদায় কামনা কৰি থাকোঁ তেখেতৰ সাপ আৰু সফল হওক বুলি ভাল লাগে সাঁতোৰ চাই আৰু সাঁতুৰিব পৰাটো এটা ভাল ব্যায়ামো হয় আৰু এটা ভাল অভ্যাসো হয় কাৰণ তেখেতসকলো ধৰক প্ৰথম সাঁতোৰিব জনা হোৱা হোৱাৰপৰাইতো সিমান পৰ্যায়লৈ যোৱা নাই গতিকে প্ৰথমতে চাগৈ আমাৰ সাধাৰণতে ল'ৰা ছোৱালীবোৰ যেনেকৈ সাঁতোৰে তেনেকৈয়ে চাগৈ সাঁতোৰিছিলে সেই সাঁতোৰৰ প্ৰতি তেখেতৰ চাগৈ আকৃষ্টটো বাঢ়ি গ'ল তেনেকৈয়ে তেখেত এতিয়া আৰু আমাৰ দিশৰ এজন নামজলা সাঁতোৰবিদ হ'ল আৰু তেখেতসকলে সাঁতোৰিছে মানে কাৰ কাৰণে নি মই ভাবোঁ যোন খেলেই নেখেলক লাগে নিজৰ কাৰণে নহয় আমাৰ দেশখনৰ কাৰণে সোণৰ মেডেল এটা লৈ যেতিয়া ঘূৰি আহে নিজৰ জেগালৈ চাবচোন সেইদিনা কিমান আনন্দ লাগে কোনোবাই হয়তো তেখেতক চিনি পাওক নাপাওক সেইটো নহয় টি ভিত দেখিলে বোলে আমাৰ আৰু সাঁতোৰত আমাৰ দেশৰ আমুকে আমুকটো পাইছে তেতিয়াৰপৰা মানুহজন আহিটো ঘৰ পোৱালৈকে চবেই আগ্ৰহেৰে বাট চাই থাকে আৰু কিমানে ধূপ ধূনা চাকি বন্তিও জ্বলোৱা উদাহৰণ আছে আমাৰ দেশখনৰ কাৰণে সাঁতোৰবিদ এজন সাঁতোৰিবলৈ গৈছে তেখেতে ভাল পজিচন এটা লৈ দেশলৈ ঘূৰি হওক বুলি গতিকে বেয়া অভ্যাস নহয় আৰু আমাৰ যিবোৰ উঠি অহা প্ৰজন্ম মানে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰো অভিভাৱকবিলাককো মই ক'ব বিচাৰোঁ মানে যোন ল'ৰা ছোৱালী যিটোৰ প্ৰতি আগ্ৰহটো বেছি থাকে সেইটো ল'ৰা ছোৱালী সেইটোতে দিব লাগে কাৰণ এতিয়া কোনোবা ল'ৰা এটা ধৰা সাঁতুৰিবলৈ তাৰ বৰ মই গতিকে সকলোৱে নোৱাৰে কিন্তু যিবিলাকে যাৰ মানে দিব পৰা সমৰ্থ আছে তেওঁলোকে দিব লাগে আৰু আমাৰ দেশৰ কাৰণে খেলিব লাগে আৰু মেডেল এটা পোৱাতোৱে মই ভাবোঁ মেডেল এটা পোৱাতোৱেই যথেষ্ট নহয় হয়তো কোনোবা এটা সময়ত মেডেল পালে কোনোবা এটা সময়ত নোপোৱাকৈও ঘূৰি আহিলে সেইখিনিয়ে যথেষ্ট নহয় মুঠতে তেখেতসকলক উৎসাহ দিব লাগে যে মেডেলটোৱেও কোনো মানে সেইটোৰপৰা গৌৰৱ কৰিবলগীয়া কথা নহয় তেখেতসকলে যে আমাৰ দেশৰ কাৰণে সাঁতোৰিব পাৰিছে বা আমাৰ দেশৰ এজন ব্যক্তিক আমি বাহিৰলৈ উলিয়াই দিব পাৰিছোঁ সেইখিনিহে মই ভাবোঁ বেছি মানে আমি উৎসাহিত হোৱা উচিত